আমাৰ অঞ্চলৰ অসমীয়া ভাষা কোৱা লোকসকলৰ মাজত

অসমীয়া সাহিত্যৰ একাধাৰে গীতিকাৰ সুৰকাৰ হোৱাৰ লগতে কাহিনীকাৰ

ডাঙৰ হওঁতে কিমান ধৰণৰ নানা জ্বালা যান্ত্ৰণা সহ্য কৰিব লগা হৈছে

আৰু তেখেতৰ সাধুপুথি হৈছে

তেজাৰ মাকে

শেষত গৈ তাই যেনে তেনে মাকক পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়

বহুদিনৰ কাৰণে ঘৰত নিজৰ পত্নীসকলক এৰি যাব লগা হয় কাৰণ সদাগৰবিলাকে পানীত

ছয়গৰাকী পত্নী থকাৰ পিছতো তেওঁ অন্য এগৰাকী পত্নীক বিয়া কৰাই আৰু তেওঁক

সেই চুলিডালৰ উৱাদিহ বিচাৰি তেওঁ ওপৰলৈ চাই দেখে এগৰাকী অতি সুন্দৰী বা দীপলীপ কন্যা তাত বহি মূৰ ফণিয়াই আছে তেওঁ এই মুহূৰ্ততে সেই কন্যাক পাব বিচাৰিলে কিন্তু

তেনেকৈ কোৱাৰ লগে লগে তাইৰ মাক যিমানেই আঁতৰত নাথাকক

এদিন সিহঁতে মনে মনে তাইনো কেনেকে মাকক মাতে সেইটো চাই আছিলে আৰু

তেনেকৈ গান গাওঁতে গাওঁতে সেইফালেদি সদাগৰ আহি শুনিলে মাতটোত দেখোন চিনাকি

মাতটোৰ উৎস বিচাৰি

কান্দিব ধৰিলে সদাগৰে তেওঁক

তহঁতে যিহেতু মোৰ মৰমৰ পত্নীক এনেকুৱা এটা শাস্তি দিছ তহঁতেও তাৰ শাস্তি পাব লাগিব আৰু এটা ডাঙৰ কুঁৱা খান্দিলে তাৰ তলত যিমান পাৰে কাঁইট জেং দি

পতিৰ বা এজন গিৰিয়েকৰ যেতিয়া পাঁচ ছয়গৰাকী পত্নী থাকে তেওঁলোকৰ মাজত সংঘাত হোৱাটো খাতাং